হেল্ল' অ' অ লিজা ভাল তোমাৰ কি খবৰ অ তুমিও ফোন চোন নকৰা আকৌ কি চলি আছে তোমাৰ কোৱা কোৱা এতিয়া তাকেইতো সেইকাৰণেটো মই তোমাক কল কৰিলোঁ তুমি ফোন চোন নকৰা আকৌ কি খবৰ খুৰা খুৰীৰ আমাৰো ভাল চলি আছে দিয়া তাকেইতো কি যে পিন্ধিম বুজিয়ে পোৱা নাই শ্বপিঙত যাব লাগে গম পাইছা মইও যাব লাগে বুজিয়ে পোৱা নাই কি কি আনিম কোৱাচোন দিয়া তাতেই গ'লে হ'ল কেতিয়া যাবা দিয়া কালি মানে যাওঁ নেকি বাৰটা মানত গ'লেও হ'ব দিয়া আবেলি মানে আহি পায়েই যাম

অ কাপোৰযোৰটো কিনিবই লাগিব দিয়া কিবা খাই চাইও ল'ম ন' অ ঠিক আছে অ অ ঠিক আছে দিয়া হ'ব

অ ঠিক আছে অ থৈছোঁ